হেল্ল'

অঁ হয় কোন বাৰু অঁ অঁ হয় নেকি ভালে আছা অঁ অঁ ভালেই ঘৰতে আছোঁ এই বিহুৰ পিঠা বনাই আছোঁ

তুমি বনালা অঁ অঁ বাকী বিহুৰ বজাৰ চজাৰ কৰা হ'লনে অঁ অঁ অঁ অঁ অঁ অঁ তাকেহে ময়ো বজাৰ কৰাই নাই সময় মিলাই নাই ইফাল সিফাল লাগি থাকোঁতে

অঁ অঁ অঁ অঁ তাকেহে

অঁ অঁ এই আৰ্শীৰ্বাদ চিল্ক হাউচ বুলি গোলাাহাটত যিখন আছে মানে শুৱালকুছি কাপোৰ তাত মানে নতুনকে আহিছে এইবাৰ সেইদিনা গৈছিলোঁ ত' দেখিলোঁ তাৰপিছতে মই মানে বজাৰ কৰিবলৈ যোৱা নাছিলোঁ

অঁ অঁ

অঁ এই মাজত এনেকে চক বজাৰৰ মাজত হ'লচেলৰ এখন আছে ৰাজলক্ষ্মী বুলি এনেকে তাতো মানে সেই মুগাৰ পাতৰ বা বিয়াৰ যিকোনো আজিকালি মানে

তেনেক আনিছোঁ

তাতে সোমাও সোমোৱাহে হোৱা নাই সেইদিনা কামত গৈ ঘূৰি আহছিলোঁ তাকে বজাৰ কৰিবলৈ দিন দিন এটা ঠিক কৰি ওলাব চোন অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ কোৱালিটিৰ কাপোৰৰ ভাল মানে অঁ মই ল'ৰা মানুহ কাপোৰ কিনা নাই তুমি সেই এবাৰ কিনিছিলা নহয় তোমালোকৰ দাদাৰ কাৰণে বিয়াত কিনিছিলা যে অঁ এনেকে দৰা সাজো পোৱা যায় নেকি বাৰু

অঁ অঁ

এনে ছোৱালী কুৰ্তি প্লাজো এইবিলাক ভাল বুলি জানো বাৰু দেই অঁ সৰু ল'ৰা ছোৱালী কাপোৰ বহুত ধুনীয়া তাত মানে হেৰিটো কষ্টলি হয় কিন্তু তথাপিও মানে কি ভাল আৰু মানে হেৰিখিনি অঁ অঁ অঁ

চিল্কালয় বুলি অঁ চিল্কালয় ন তেনেকুৱা কিবা নাম এটা আছে দেই তাতো মানে সেই ইমান ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰমান হেঙাৰ কৰি থৈছে

অঁ অঁ

এতিয়া ল'ব লাগিব মানে

অঁ অঁ অঁ অঁ অঁ অঁ অঁ আৰু তাতে যে হেৰি নাইনটি নাইন নাইনটি নাইনৰ টি চাৰ্ট দি আছে মানে গাৰ্লছোৰ এই কোৱালিটি তোমাক কৈছোঁ কি তুমি ইমান কমফৰ্টেবল ইমান আৰাম মই আনিলোঁ সেইদিনা দুটা গৰমত পিন্ধিবলে বহুত ভাল মানে ভাল কোৱালিটি ভাল ল'ৰাৰো আছে কিন্তু ল'ৰাৰ মই আনি কি কৰিম আৰু ল'ৰা নাই যিহেতু মোৰো মানে মই আনিলোঁ দুটা লগৰ এজনীক দিছোঁ

অঁ অঁ তাকে আগে পিছে আনিছা নে নাই বিশালৰ পৰা

অঁ অঁ অঁ অঁ

সেইবিলাক মানে বহুত কম কম হে মানে আৰু হেৰিটো ভাল মজবুত কোৱালিটিটো ভাল হয় দামটো

অঁ অঁ অঁ সেইটো অঁ অঁ আৰু এনেকে সৰু সৰু কিবা চাটনি কিবা কিবি থ'ব পাৰি আৰু সেই তেনেকে পাঁচটা পাঁচটা অঁ অঁ

আৰু তোমাৰ হেৰিটো এই এই পানীৰ মানে সৰুৰ পৰা ডাঙৰলেকে বটলৰ ছেট

গ'লে সোমাই আহিম দে তাতো এবাৰ এইকেইদিনতো আৰু অফাৰ আহিব

কোনদিনাখন যোৱা ঠিক আছে বাৰু হ'ব দিয়ক দিয়া